মোৰ ফুল বেছি ভাল লাগে মোৰ ঘৰৰ চাৰিওফালে নানা ধৰণৰ ফুল আছে যেনে কাঞ্চন নাৰ্জি ধতুৰা নয়নতৰা নিয়ৰমালতী গোলাপ তগৰ ইন্দ্ৰমালতী মাধৈমালতী এনে ধৰণৰ বহুতো ফুল আছে সেই কাৰণে মই বাগিচা ভাল পাওঁ মই যদি কেতিয়াবা ৰাস্তায়েদি গ'লে ৰাস্তা কাষৰ কোনোবা মানুহৰ ঘৰত ফুল দেখোঁ যদি সেই ফুল মোৰ ঘৰত নথকা হয় মই খুজি আনো তেওঁলোকে খুজিলে ভাল পায় সেই কাৰণে মোকো দিয়ে মোৰ ঘৰৰ পৰা অলপ দূৰ আগত খুৰী এগৰাকী ঘৰত এখন নাৰ্ছাৰী খুলিছে মই তেওঁক দেখি দেখি ফুল ৰুবলৈ শিকিলোঁ প্ৰথমতে তাৰ পাছত প্ৰায় মই তেওঁৰ ওচৰলৈ যাওঁ তেওঁক কেনেকৈ যত্ন লয় কি কৰে তাকে চাই চাই ফুল ৰুবলৈ শিকিলোঁ যত্ন ল'বলৈ শিকিলোঁ এতিয়া ময়ো এখন ডাঙৰ বাগিচা পাতিছোঁ যাতে কোনোবাই আহি মোৰ ঘৰৰ পৰা ল'ব পাৰে নিব পাৰে তেওঁলোকৰ ঘৰতো নথকা ফুলটো ৰুব পাৰে